অঁ হেল্ল' কচোন

অঁ কচোন অঁ

হয় নেকি এটা কাম কৰ এতিয়া ঠাণ্ডাও পৰিছে নহ্ বেছি ঠাণ্ডা পৰাৰ কাৰণেও চৰ্দিটো থাকিবই কাঁহটো অলপ থাকিবই গতিকে অলপ টেষ্ট কৰি চাব লাগিব বা সেই আগৰ ঔষধেই যদি খাই আছ ভাল পোৱা নাই তেতিয়াহ'লে বদলি দিব লাগিব একবাৰ আহি যাব লাগিব এই এতিয়া কালিলৈকে আহিবই পাৰিবা